অঁ হেল্ল' হয় হয় হয় আছে বাৰু আছে বাৰু আপুনি মানে আপোনাক লাগে নেকি হয় ক'ত পঢ়ি আছে হয় আপোনালোক কেইজনৰ কাৰণে লাগে হয় এনেই ৰুমটো বহুত বেছি ডাঙৰো নহয় বহুত বেছি সৰুও নহয় দুখন বিছনা জোৰাকৈ কিন্তু ৰুম এটাই ৰুম এটাই কিন্তু দুজন আগতেও থাকি গৈছে তাত থাকো বুলি ক'লে দুজন থাকিব পাৰে চব তাৰ লগতে বাথৰূম পাকঘৰ দুইটা

নাই নাই ৰানিং ৱাটাৰ গোটেইখিনি সুবিধা আছে ভাড়াটো ধৰক ফাইভ থাওজেণ্ড হয় দুজনৰ মাজত ডিভাইড হৈ গ'লে টুৱেণ্টি ফাইভ হাণ্ড্ৰেডকে পৰিব ইনক্লোডিং হেৰি ইলেক্ট্ৰিচিটি বিল আৰু পানীৰো একো এক্সট্ৰা নালাগে বেছি হয় কিন্তু দুজন দুজন থাকিলে কমি যায় বাৰু আগতেও তেনেকৈ লোৱা হৈ আছে অঁ সেইটো হয় কিন্তু আপুনি চাই ল'ব পাৰে ফেচিলিটি গোটেইখিনি আছে পঢ়িব পৰা ৰুম আৰু ফাৰ্ণিচাৰ আছে বেড এখন টেবুল গডৰেজ তাৰ পিছত ফেন হয় এইখিনি পাব আৰু এইখিনি বাহিৰত উলিয়াই দিয়াও নহ'ব আৰু মানে এইখিনি থাকিবই তাত আৰু এক্সট্ৰা কিবা আনো বুলি ভাবিলে তাত আনিব পাৰে

ঠিক আছে আহাৰ আগত ফোন এটা কৰি ল'ব অঁ মই ঘৰতে থাকিম হয় ঠিক আছে